হেল্ল' অঁ কওক

হয় হয় কওকচোন অঁ পাই যাব পাই যাব খালী আপুনি দুদিনমান ৰখিব লাগিব মানে ষ্টক নাই এতিয়া ডকুমেণ্টছ অঁ আপোনাৰ ডকুমেণ্টছ লাগিব আধাৰ কাৰ্ড পান কাৰ্ড আৰু বেংক পাছবুকখন হ'লেই হৈ যাব অঁ অঁ আপুনি যদি সেইটো লয় আপোনাৰ ই এম আই আপুনি দহ হেজাৰ দিলেও হ'ব দহ দহ হেজাৰ দিলে মাহেকত আপোনাৰ তিনি হেজাৰ আঠাইছশ টকা আহিব অঁ কেতিয়ালৈ লম বুলি ভাবিছে ঠিক আছে ঠিক আছে পাই যাব বাৰু আপুনি চিন্তা নকৰিব

অঁ কিবা এটা দিলে ভাল হয় আৰু আপুনি কিমান পাৰে এডভাঞ্চটো আপুনি দি দিলে ভলেই হ'ব মইয়ো আনিবলৈ সুবিধা হ'ব মানে

অঁ অঁ আপুনি যদি এই মাহতে ল'লে আপোনাৰ এইটো অফাৰ এটাও আছে আপোনাৰ অফাৰ আছে আপোনাৰ এডাল হেডফোন এডাল আপুনি ফ্ৰী পাব

আপোনাৰ আৰু এটা আছে সেইডাল আপোনাৰ সেই যোনটো এয়াৰবাদছ যে হেডফোন অঁ সেইডালো আছে লগত আপোনাৰ দুটা অফাৰ আছে কোনটো লয় আপোনাৰ নিজৰ কথা আৰু ঠিক আছে ঠিক আছে পাৰিম বাৰু আপুনি নিশ্চয় আহিব